হেল্ল'

শুনিছেনে অঁ এইটো দীপ্তি গোৱালাৰ ঘৰৰ হেৰি হয় নেকি নাম্বাৰ অঁ মোক এই গাখীৰ লাগিছিলে দৈ অঁ দৈ লাগিছিলে হয় দহ কেজি অঁ কেনেকৈ লৈছে ৰেট হয় নেকি অঁ তেনেহ'লে দিব পাৰিব অঁ মোক এতিয়া আপোনাৰ আজি চৌব্বিছ ঊনত্ৰিছ তাৰিখ মানে লাগে

অঁ অঁ দীপ পঠিয়াই দিম তেনেহ'লে হেৰি যদি দিবলৈ আপোনাৰ সুবিধা আছে দিব পাৰে নহ'লে মই ইয়াৰপৰা পঠাই দিম মানুহ অঁ এক্সট্ৰা চাৰ্জ লাগে ন ঠিক আছে তেনেহ'লে এক্সট্ৰা চাৰ্জটো দি দিম মইয়ে পঠাই দিব অঁ কেইটা বজাত লাগিব মানে ৰাতিপুৱা দহটামান বজাতে লাগিব ঠিক